অসমীয়া ভাষা শিকাত মোৰ ঘৰৰ বাৰু বিশেষ গুৰুত্ব আছে কাৰণ সৰুৰ পৰা মই অসমীয়া ভাষাই কৈ আহিছোঁ সৰুতে মই জন্ম হৈ পেলাই প্ৰথম শব্দটো মোৰ অসমীয়া শব্দই আছিল কাৰণ মই মই অসমত বাস কৰোঁ যেতিয়া মই মোৰ প্ৰথম মাতৃভাষাই হৈছে অসমীয়া সেইবাবে সৰুৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে হ'লেও মই অসমীয়াই কওঁ আজি মই ঘৰত থাকি মা দেউতাৰ লগত কথা পাতিছোঁ মই মোৰ বাৰ লগত কথা পাতিছোঁ মই ঘৰৰ পৰা ওলাই গৈ যেতিয়া মামা মামী খুৰা খুৰীহঁতৰ লগত কথা পাতিছোঁ সকলোৰ লগতে অসমীয়াটো পাতিছোঁ সেইবাবে মোৰ পৰিয়ালৰ নিশ্চয় এটা ধুনীয়া এটা গুৰুত্ব আছে মোৰ ভাষাটো শিকাৰ লগত আৰু মই যদি মোৰ বিদ্যালয়ৰ গুৰুত্ব ক'বলৈ যাওঁ তেতিয়া বিদ্যালয়ৰ গুৰুত্বও বহুত বেছি কাৰণ মই ঘৰত কেৱল অসমীয়া ভাষাটো ক'বলৈহে শিকিছিলোঁ যেতিয়া মই বিদ্যালয়লৈ গ'লোঁ বিদ্যালয়লৈ যোৱাৰ যোৱাৰ পাছত শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা মই অসমীয়া ভাষা কেন্দ্ৰে লিখিত ৰূপত ব্যক্ত কৰিব পাৰে অসমীয়া ভাষাৰ বৰ্ণ অসমীয়া ভাষাৰ স্বৰ সকলোবিলাক শিকিছোঁ অসমীয়া ভাষাত কেনেধৰণে ব্যাকৰণ ব্যৱহাৰ হয় এটা শুদ্ধ অসমীয়া ভাষা ক'বলৈ ক'ত কি কি ব্যৱহাৰ কৰিবলগীয়া হয় এই সকলোবিলাক মই বিদ্যালয়তে শিকিছোঁ সেইবাবে অসমীয়া ভাষা মই কওঁ যে মোৰ পৰিয়ালৰ যিমান গুৰুত্ব জন্মৰ পৰা মোৰ অসমীয়া ভাষা কোৱায় জন্মৰ তিনি বছৰ পাছত যেতিয়া মই বিদ্যালয়লৈ গ'লোঁ বিদ্যালয়ৰো সেই সমানেই গুৰুত্ব কাৰণ মই ঘৰত অসমীয়া ভাষা ক'বলৈ শিকিলোঁ আৰু বিদ্যালয়ত গৈ পেলাই মই সম্পূৰ্ণভাৱে লিখিত আৰু এখন বিদ্যালয়ৰ এক এটা বাক্য কেনেদৰে অসমীয়াত লিখিত বাক্য এটা পঢ়িব লাগে সেয়া মই বিদ্যালয়ত যোৱাৰ পাছতহে শিকিছিলোঁ ত' বিদ্যালয় আৰু পৰিয়ালৰ বহুত এটা ডাঙৰে গুৰুত্ব আছে মোৰ ভাষা শিকাৰ ওপৰত